তামোল বিলাহী বাদাম খেজুৰ বন্ধাকবি ওলকবি বীন মটৰ মটৰ বুট পিঁয়াজ আলু

আলু ভেন্দি পটল জিকা তিতাকেৰেলা পানীলাও ৰঙলাও কোমোৰা বেঙেনা ভেকুৰি টেঙামৰা জাতিলাও ভোল কণবিলাহী